হেল্ল' অ অ

অ কি বুলি কয় আপোনাৰ তিনিচুকীয়া জিলাত মানে এনেকুৱা ফুৰিবলৈ ক'ৰবাত জেগা আছে নেকি অ অ আমি ঢলাশ দিয়া যাম বুলি ভাবিছোঁ আমি সোমবাৰৰ দিনাখন অ অ ঠিক আছে